আজিকালিৰ দি দিনত প্ৰায় সকলো ল'ৰা ছোৱালীয়ে মো মোবাইল চাই সময় পাৰ কৰে ভাবিলোঁ মোৰ ভাইটিকো দুখনমান চিলড্রেন বুক আনি দিওঁ বুলি কেনে তাৰ পাছত বজাৰৰ পৰা দুখনমান আনিলোঁ আৰু ভাইটিক সেইকেইখন মই জন্মদিনৰ উপহাৰ হিচাপে দিওঁ আৰু সেই মোবাইলৰ সলনি সদায় কিতাপ এখন চাই ইমান আগ্ৰহ ইমান এটা একাগ্ৰতাৰে কিতাপখিনি যে চালে সেইকাৰণে মই বহুত ভাল পাইছোঁ আৰু তাত থকা বহুতো ছবি আৰু এ বি চি ডি অ আ ক খ আদি আখৰবোৰ সি বহুত ধুনীয়াকৈ পঢ়িছে আৰু ছবিবোৰ চাই এটা অনুসৰণ কৰিব পাৰিছে যে কোনটো বস্তুক কি কয় গতিকে ম মই যি যিমান দূৰ উপকৃত হৈছোঁ তাতকৈ মই ভাবোঁ মোৰ ভাইটিয়ে ইয়াতকৈ বহুতো উপকৃত হৈছে এই চিলড্রেন বু বুকৰ পৰা মই যিসকলে চিলড্রেন বুক আমাৰ মাজলৈ বনাই এৰি দিছে তেওঁলোকক মই ইয়াৰ তৰফৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ